কৃষকসকলে জন্তু পালন কৰিলে বা গৰু মহ ছাগলী তেওঁলোকে পালন কৰিবলৈ যাওঁতে তেওঁলোকৰ যদি কিবা অসুবিধা দেখা পায় তেতিয়া ওচৰৰ স্বাস্থ্য় কেন্দ্ৰলৈ গৈ তেওঁলোকৰ যিবিলাক পশুধন বা যি ছাগলী কুকুৰ তেওঁলোকে জন্তু পালন কৰে তেওঁলোকৰ উপযুক্ত সময়ত টিকাকৰণ কৰি তেওঁলোকৰ এই ৰোগবিলাকৰ কাৰণে নিৰাময় কৰিব পাৰে টিকাকৰণৰ ক্ষেত্ৰত চৰকাৰে এই বিষয়ে বহুত সুবিধা দিছে চৰকাৰৰ এই পশু চিকিৎসা বিভাগৰ লগত কৃষকসকলে যদি জড়িত হয় তেওঁলোকে তেওঁলোকৰ পশুধনবিলাক সু নিশ্চিতভাৱে জীয়াই ৰাখিবলৈ চেষ্টা কৰিব